মুন হজৰিকা নেকি অঁ মই গুৱাহাটীৰপৰা আহিছোঁ এই ডিব্ৰুগড় ৰেলৱে ষ্টেশ্যনৰ ওচৰত ভাড়াঘৰ এটা লাগিছিলে মোক অঁ পামনে বাাৰু

অঁ অকমান ভাল চাই আৰু মানে যাতে পানী চানী নুসোমাই লেট্ৰিন বাথৰূম ভাল লাইট চাইট থকা অঁ পাৰিলে চাই দিবাচোন তুমি বৰ দামো নহয় আৰু মানে ভাল তেও মানে যাতে বাৰিষা হ'লে বানপানী নহয় লাইট চাইট ভাল থকা লেট্ৰিন বাথৰুম ভাল থকা সেই সেনেকুৱা টাইপৰ চাই দিবাচোন

অঁ পালে পালে মানে তুমি মোক খবৰ কৰি জনাবা দেই ভাল চাই চাই কিবা খালি অঁ সোনকালেই লাগে আৰু বৰ বেছি দামৰো নহয় মানে পাঁচ হাজাৰ দহ হজাৰ পাঁচ হাজাৰ আঠ হাজাৰ এনেকুৱা টাইপৰ তুমি পালে মানে মোক অঁ বৰ ডাঙৰ ৰূম নেলাগে বাাৰু নিয়মৰ চাইজৰ তুমি পালে মানে মোক জনাবাচোন দেই সোনকালে জনাব বৰ ডাঙৰ পৰিয়ালো নহয় আমি দুজন আও ল'ৰাটো ল'ৰা ছোৱালী এহাল আৰু বৰ ডাঙৰ ৰূমৰ নালাগে গোসাঁইঘৰ পাকঘৰ পাকঘৰ অঁ বাছৰ সুবিধা হয় আৰু সেনেকুৱাই ভাল চাই চাই দিবাচোন তো পালে মানে মোক জনাবা দেই

মানে তুমি খবৰ এটা কৰিবাচোন বাাৰু মই সপ্তাহৰপৰা মাহৰ সপ্তাহৰ ভিতৰতে পালে ভাল হয় তুমি সোনকালে জনাবা মই আহি আছোঁ এতিয়া ৰাতি চুপাৰত অঁ অঁ মানে চুপাৰখন মানে আজি ৰাতিৰ ভিতৰতে ৰাতিপুৱা পামগৈ আও মই সেই ৰেলৱে ষ্টেশ্যনৰ ওচৰতে তুমি চাবা অঁ ষ্টেশ্যনৰ ওচৰতে এলুৱাই হেৰি ফালে ডিব্ৰুগড় নাই নাই একো নাই অলপ ভিতৰ হ'লেও একো নাই খালি ভাল হ'ব লাগে আৰু জেগাডোখৰ অঁ অঁ জেগাডোখৰ ভাল হ'ব লাগে ওলাই আহিবপৰা ভাল গাড়ী মটৰ চলা তেনেকুৱাই চাই দিবাচোন দেই পালে মোক পালে মোক জনাবা তুমি মই গৈ আকৌ চাই আহিম চাই কৰি তোমাক আকৌ মানে আকৌ মালিকৰ লগতো লগ কৰিব লাগিব দামদৰ পটাব লাগিব ন দামটো পটাব লাগিব কিমান দিনৰ মই কেনেকুৱা কি লয় আকৌ সুধিব লাগিব ভাড়া ন সকলোবিলাক সুধিব লাগিব জনাবা সোনকালে দেই অঁ হ'ব তেতিয়াহ'লে